মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া মোৰ প্ৰিয় ছাবজেক্টটো আছিল অসমীয়া অসমীয়া আমাৰ মাতৃভাষা আমি প্ৰত্যেকজনেই আমাৰ নিজৰ ভাষাটোৰ প্ৰতি শ্ৰদ্ধা ৰাখিব লাগে আৰু এই শ্ৰদ্ধাৰ উপৰিও আমি আমাৰ নিজৰ ভাষাটোক জানিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিব লাগে আৰু আমি আমাৰ ভাষাটো বিভিন্ন মাধ্যমত প্ৰকাশ কৰিব পৰাকৈ জানিবৰ বাবে আগ্ৰহী হ'ব লাগে আৰু এই কাৰণেই অসমীয়া ভাষাটো মোৰ প্ৰিয় বিষয় আছিল আৰু সৰুৰে পৰা আমি যেতিয়া নিজৰ মাতৃভাষাত কথা পাতোঁ আমি আমাৰ নিজৰ মাতৃভাষাত আমি চিন্তা চৰ্চা কৰোঁ অন্য ভাষাতকৈ আমি আমাৰ নিজৰ মাতৃভাষাতেই আমি আমাৰ প্ৰথম সপোন দেখোঁ বুলি ক'ব পাৰি অসমীয়া ভাষাটো মোৰ প্ৰিয় হোৱা বহুতো কাৰণ আছে আৰু সেইবোৰৰ ক'বলৈ গ'লে আপোনাৰ গল্প কবিতা আদি আমাক পাঠ্যপুথিসমূহত যিবিলাক গল্প কবিতা আদি পঢ়িবলৈৈ পাইছিলোঁ সেই কবিতা হওক গল্প হওক বহুত ৰসাল আছিল তাৰোপৰি আপোনাৰ সাধু কিতাপসমূহ বা অন্যান্য যিবিলাক শিশু সাহিত্য পুথি হওক বা গল্প উপন্যাস পুথি হওক এই সকলোবিলাক পঢ়িবলৈ পাই বহুত ভাল লাগিছিল আৰু অসমীয়া সাহিত্য যিটো চিন্তা ধাৰাৰে ৰচনা কৰা হৈছিল সেই সাহিত্যিকসকলৰ সাহিত্য ৰচনাসমূহ মই পঢ়িবলৈ ভাল পাইছিলোঁ আৰু অসমীয়া ভাষাত আমাৰ প্ৰত্যেকটো শব্দৰ বিভিন্ন অৰ্থ থাকে যিদৰে ইংৰাজী শব্দত এটা শব্দই বহুতো শব্দৰ অৰ্থ প্ৰকাশ কৰে কিন্তু আমাৰ অসমীয়া ভাষাটো ইমানেই এটা চহকী ভাষা য'ত নেকি আমি প্ৰত্যেকটো শব্দই বহুত ধৰণৰ অৰ্থ পাব পাৰোঁ যদিও প্ৰত্যেকটো শব্দৰে বিভিন্ন বিভিন্ন অৰ্থত আমি প্ৰকাশ কৰিব পাৰোঁ কিন্তু ইংৰাজীত আমি উদাহৰণস্বৰূপে ক'বলৈ গ'লে আমি খুড়া মামা বৰতা আদি শব্দবোৰ আমি এটা এটাকৈ আমি উল্লেখ কৰিব পাৰোঁ কিন্তু ইংলিছত ক'বলৈ গ'লে আমি অকল আংকুল বুলিয়েই ক'ব লগা হয় তাৰোপৰি অসমীয়া সাহিত্যত আপোনাৰ যিখিনি ধেমেলীয়া কথা শিশু উপযোগী হওক বা ব্যক্তি যুৱকসকলৰ উপযোগী হওক বা বয়সস্থ মানুহৰ কাৰণে হওক যিবোৰ ৰচনা শৈলী সেই শৈলীবিলাকত আপোনাৰ যথেষ্ট মনোগ্ৰাহী উপলব্ধি কৰিছিলোঁ আৰু এই কাৰণেই মোৰ অসমীয়া ভাষাটো যথেষ্ট প্ৰিয় হৈ পৰিছিল আৰু সেইকাৰণে মই অসমীয়া ভাষাতে স্নাতক ডিগ্ৰী ল'লো আৰু তাৰপিছত স্নাতকোত্তৰ ডিগ্ৰীটো অঁ মই অধ্যয়ন কৰিলোঁ আৰু তাৰ জৰিয়তে মই অসমীয়া ভাষাটোৰ বিষয়ে যথেষ্টখিনি জানিব বা শিকিব পাৰিলোঁ আৰু অসমীয়া ভাষাৰ বিভিন্ন সাহিত্যিকৰ যি ৰচনাশৈলী উদাহৰণস্বৰূপে হোমেন বৰগোহাঁই ডাঙৰীয়া বা বীৰেন্দ্ৰ প্ৰসাদ দত্ত ডাঙৰীয়া আৰু হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া চন্দ্ৰ কুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আদি বিভিন্ন সাহিত্যিকৰ বিভিন্ন ৰচনাসমূহ পঢ়িবলৈ পাই মই বহুত ভাল পাইছিলোঁ মই সৰুৰে পৰা সাধু কিতাপসমূহ যথেষ্ট অধ্যয়ন কৰিছিলোঁ আৰু এই সাধু কিতাপসমূহৰ যোগেদি যি নীতিশিক্ষা পোৱা যায় সেই নীতিশিক্ষা বা সংস্কাৰী মনোভাৱ বা আদৰ্শ আদি কথা সেই সাধুসমূহৰ যোগেদি উপলব্ধি কৰিব বিচাৰি বা পাইছিলোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু যোগেদি আমি প্ৰত্যেকজন অসমীয়া ল'ৰা ছোৱালীয়ে পঢ়ে বা সেই সাধুসমূহত পোৱা যিটো জ্ঞান বা উপলব্ধি সেয়াও যথেষ্ট ৰসলগা মনোগ্ৰাহী আৰু সংস্কাৰযুক্ত সেইদৰে অসমীয়া গল্পসমূহ আৰু অসমীয়া যিটো বৰ্তমান ক'বলৈ গ'লে উপন্যাসসমূহ আজি যিবিলাক উপন্যাসে বৰ্তমান বিভিন্ন স্তৰত পুৰস্কাৰো লাভ কৰিছে সেই উপন্যাসসমূহৰ যিবিলাক বিষয় বস্তু অসমীয়া সমাজৰ পৰাই তুলি অনা গতিকে অসমীয়া সমাজত দৈনন্দিন ঘটি থকা ঘটনাসমূহক কেন্দ্ৰ কৰি সাহিত্যিকসকলে ইমান সাৱলীলভাৱে ক'বলৈ গ'লে বিন্দুতে সিন্ধুৰ অস্তিত্ব বিচাৰি পোৱাৰ দৰে আপোনাৰ যি সাহিত্য ৰচনা কৰে সেই সাহিত্য ৰচনা সঁচাকৈ যথেষ্ট ভাল লগা আৰু অসমীয়া সাহিত্যৰ যিসমূহ কবিতা সেই কবিতাসমূহত ইমান ধুনীয়াকৈ এটা বিষয়বস্তু উপস্থাপন কবিসকলে কৰে সেয়া মানে বাৰে বাৰে পঢ়ি থাকিবলৈ মন যোৱাৰ দৰে আৰু কবিৰ যি কাব্যিকতা তাৰ সেই কাব্যিকতাৰ সাৱলীল ৰচনাৰ উপলব্ধিখিনি কৰিবলৈ যাওঁতে আমি বহুতখিনি কথা জানিব পাৰোঁ বা উপলব্ধি কৰিব পাৰোঁ গতিকে কবিৰ কাব্যিকতাক আমি উপলব্ধি কৰিলে অসমীয়া সাহিত্যত অধ্যয়ন কৰিলে বুজিব পাৰি বুলি ক'ব পাৰোঁ আৰু অসমীয়া বৰ্তমানটো অসমীয়া সাহিত্যত যথেষ্ট সংখ্যক সাহিত্যিকে নিজৰ সাহিত্যসেৱা আগবঢ়াই গৈছে আমাৰ প্ৰাকশংকৰী যুগৰ পৰা আদি কৰি বৰ্তমান আধুনিক যুগলৈকে আপোনাৰ যিসকল সাহিত্যিকে নিজৰ সাহিত্য ৰচনাসমূহ নিজলৈ এৰি থৈ গৈছে তাৰ যোগেদি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হৈছে আৰু ইয়াৰ মাজত যোগেদি ন ন সাহিত্যিকে মহান সাহিত্যিকতালৈ উন্নীত হৈছে অসমীয়া সাহিত্যৰ গদ্যৰ জনক বুলি ক'বলৈ গ'লে ভট্টদেৱ দেৱৰ যি গদ্য ৰচনা সেয়া ভাৰতীয় সাহিত্যৰ আঞ্চলিক সাহিত্যসমূহৰ প্ৰথম গদ্যকাৰ বুলি ক'ব পাৰোঁ গতিকে অসমীয়া সাহিত্যৰ যোগেদি ভাৰতীয় সাহিত্যৰ জগতখনতো স্থান দখল কৰা সাহিত্যিক অসমীয়া সাহিত্যত আছে আৰু এইদৰে আমি ক'বলৈ গ'লে বৰ্তমান সাহিত্যত অসমীয়া সাহিত্যত আমি প্ৰত্যেকটো বিষয়ে সেয়া লাগিলে অৰ্থনীতি হওক সমাজনীতি হওক ৰাজনীতি হওক বা অন্য বৈজ্ঞানিক ভাৱসম্পন্ন সকলো ধৰণৰ সাহিত্য আমি অসমীয়া বিষয়টোৰ লগত সংগতি ৰাখি সেয়া প্ৰকাশো কৰিব পাৰোঁ বা পঢ়িবও পাৰোঁ এইয়া আমাৰ যথেষ্ট উপকৃত কৰিছে গতিকে অসমীয়া বিষয়টো প্ৰিয় মোৰ এইবোৰ কাৰণতে যথেষ্ট প্ৰিয় মই পাইছিলোঁ প্ৰিয় হৈ পৰিছিল আৰু মই নিজেও অসমীয়া সাহিত্যৰ চৰ্চা কৰিছিলোঁ আৰু কেতিয়াবা কবিতা লিখিছিলোঁ কেতিয়াবা গল্পও লিখিছিলোঁ আৰু এইখিনি ৰচনা কৰিব কাৰণে যিখিনি সমল লাগিছিল সেইখিনি আমাৰ নিজৰ পৰিৱেশৰ পৰা লাভ কৰিছিলোঁ আৰু মোৰ স্কুলত অসমীয়া বিষয়ৰ শিক্ষাগুৰু গৰাকীও যথেষ্ট শ্ৰদ্ধাৰ পাত্ৰ আছিল তেখেতে আমাক অসমীয়া প্ৰতিটো শব্দ ইমান সুক্ষ্মভাৱে আমাক বুজাইছিল আৰু অসমীয়া বাক্য ৰচনা অসমীয়া আন বাক্য শব্দৰ গাঁথনি যুক্তাক্ষৰ পৰা আদি কৰি কিদৰে কবিতাসমূহ অৰ্থ বহল দৃষ্টিত প্ৰকাশ কৰিব পাৰি সেইসমূহ আমাক তন্ন তন্নকৈ বুজাইছিল আৰু ক'বলৈ গ'লে শিক্ষাগুৰুগৰাকী যি সু সুক্ষ্মভাৱে আমাক বুজোৱাৰ ধাৰণা আমি উপলব্ধি কৰিছিলোঁ তাৰবাবে মোৰ অসমীয়া বিষয়টো এক প্ৰিয়তম বিষয় হিচাপে গ্ৰহণ কৰিবলৈ পাৰিছিলোঁ